হেল্ল' অঁ কওকচোন হয় হয় লাগিছে

অঁ কিমানমান লাগিছিলে বাৰু কেনেকুৱা ধৰণৰ মানে কেনেকুৱা

অঁ হেৰি কেতিয়া লাগিব বুলি ক'লে অঁ আপুনি নিজে আহিব নে নাই কাৰোবাক বেলেগক পঠিয়াব দি যাবলৈ নাই অকণমান অসুবিধা হয় যদি পাৰে আপুনিয়ে পঠাই দিব নহ'লে আপুনি নিজেও আহিব পাৰিব মই অকণমান যাবলৈ দিগদাৰ হয় মোৰ এইটো কি কয় দেৰগাঁও হয় হয় গেছৰ নতুবা আপুনি আহি ল'বচোন মই তেতিয়াই পাতি ল'ম আপুনি আহক অঁ ভাল ভাল আমাৰ আপুনি গণ্ডগোল নাপায় অঁ অঁ অঁ হয় বাৰু হয় নাই আমাৰ তেনেকুৱা আপুনি অসুবিধা নেপায় আপুনি নিজে চাই ল'ব পাৰিব আৰু আহক নিজে চাই কৰি নিব পাৰিব আৰু এইবোৰ পইচাটো পাতি ল'ম আহক অঁ ঠিক আছে কৰি দিম অঁ অঁ খুলিম খোলোঁ খোলোঁ অঁ অঁ ঠিক আছে মই দি দিছোঁ মোবাইলতে অঁ